সমাজে নৃত্যক অভিৰুচি হিচাপে আগবঢ়াই নিব বিচৰা মহিলাসকলক সমৰ্থন নকৰে বুলি ভাবোঁ মই কিয় ভাবোঁ কাৰণ কিছুমান আমাৰ মহিলাসকলৰ কিছুমান হেৰি থাকে এটা যে নৃত্যত নৃত্যক মানে পেচা হিচাপে ল'ব বিচাৰে কিন্তু আমাৰ সমাজে সেইটো স্বীকৃতি নিদিয়ে কাৰণ যেতিয়া আমি ডান্স কৰিব যাওঁ কোনোবা এটা হেৰিত মানে ডান্স কৰিব গ'লে আমাক সমাজে বেয়া চকুৰে চায় আৰু লগতে আমাৰ প্ৰশিক্ষণ কেন্দ্ৰও যিহেতুকে দূৰত দূৰত থাকে মানে আমাৰ কাষত ওচৰে পাঁজৰেতো নাথাকে বহুত দূৰত থাকে কাৰণে আমাৰ সেইটো ছোৱালী মানুহৰ কাৰণে বহুত দিগদাৰী হৈ যায় সেইটো আমাক দূৰলৈকে যাব নিদিয়ে ঘৰৰ মানুহে কেতিয়াবা মা দেউতাই ছাপোৰ্ট কৰিলেও আমাৰ ওচৰ চুবুৰীয়াই মানে সমাজে আমাক বেয়া চকুৰে চায় যে নৃত্যটো বহুত বেয়া বস্তু বুলিয়েই ভাবে নৃত্যক মানে ভাল চকুৰে নাচায় যে নৃত্য নৃত্য কৰিছে বেয়া কাম কৰিছে মানে সেইটো বুলি ভাবে কিন্তু সেইটো নহয় বুলি ভাবোঁ আৰু লগতে আমি এনেকৈ ভাবোঁ যে এইটো যদি আমাক নকয় যে আগবাঢ়ি য যোৱাত যদি আমাৰ সুবিধা হয় তেতিয়া মানে বহুত ভাল কথাই হ'ব যোনে যিটো লাইন বিচাৰে সেইটো লাইনত যদি যাব বিচাৰে আমাক যদি সমাজে বেয়া চকুৰে নাচায় তেতিয়াহ'লে বহুত মানে ছোৱালীৰ মাজত লুকাই থকা প্ৰতিভাখিনি ভাবোঁ যে ওলাই অহাত সুবিধা হ'ব